অঁ আপুনি এই ডিম্পী বৰুৱা হয়নে মই নন্দিনীৰ পেৰেঞ্চে কৈছোঁ

সেইটো কাৰণে তাইৰ মানে একদম বহুত বেয়া মানে গাটো সেইটো কাৰণে পঠিয়াব পৰা নাই আৰু এপ্লিকেশ্যনখনো দিব পৰা নাই অঁ অকণমান ভাল পাইছে তথাপিতো ইমান ভাল হোৱা নাই বাৰু পঠিয়াব পৰা হোৱা নাই পঠিয়াব পৰা হ'লে নিশ্চয় পঠিয়াম হয় ঠিক আছে অঁ হয় বাকী আপোনাৰ ভালনে অঁ অঁ ভালেই বাৰু অঁ হ'ব দিয়ক